আমাৰ গ্ৰাম্যসমাজত যদি আমি ক'বলৈ যাওঁ কেনেধৰণৰ নৃত্য জনপ্ৰিয় তেতিয়া মই ক'বলৈ যাম যে আমাৰ সমাজত বিহু অতিকৈ জনপ্ৰিয় নৃত্য কিয়নো আমাৰ অসমীয়া সমাজত বছৰেকত তিনিটা বিহু আহে বহাগ বিহু বা ৰঙালী বিহু কাতি বিহু বা কঙালী বিহু মাঘৰ বিহু বা ভোগালী বিহু আমি ৰঙালী বিহু বা বহাগ বিহুত বিহু পৰিৱেশন কৰোঁ বিহু নৃত্য আমি পৰিৱেশন কৰোঁ সেয়া হওক লাগিলে মঞ্চতেই বা চোতালতেই বা নিজৰ ঘৰতেই ৰঙালী বিহু অহাৰ লগে লগে প্ৰত্যেকজন অসমীয়াই নৃত্য পৰিৱেশন কৰে মঞ্চতে কিছুমানে মঞ্চত কৰে কম্পিটিশ্যন দিবৰ বাবে কিছুমানে ফূৰ্তিতে আনৰ ঘৰে ঘৰে গৈ জেং বিহু হুঁচৰি তেনেকুৱা ধৰণৰ নৃত্য পৰিৱেশন কৰা দেখা যায় আৰু মানুহে নৃত্য পৰিৱেশন কৰা উপলক্ষবোৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়া আমি বিহুতে নৃত্য পৰিৱেশন মানে আমাৰ যি বহাগ বিহু বা মাঘৰ বিহু আহে তেতিয়াই আমি নৃত্য পৰিৱেশন কৰা দেখিবলৈ পাওঁ আৰু আমাৰ যেতিয়া ঘৰত যিকোনো ধৰণৰ ফূৰ্তি অনুষ্ঠানবিলাক হয় যদি আমি চাওঁ বাৰ্থডে' বা কাৰোবাৰ বিয়া তেনেকুৱা ধৰণত আমাৰ মনৰ আনন্দৰ বাবে আমি বিহু নৃত্য পৰিৱেশন কৰোঁ